অ' হেল্ল' অ' হয় হয় অ' ভাল কথা আহিবি নহ'লে সেই আগত থাকি ভাল হ'ল নহয় এই ধুনীয়া সুবিধা মই কৰি দিম নহয় চিন্তা কৰিব নালাগে আহিবি এই এতিয়া চব দেখিবলৈ পাবি বাঘ গঁড় এতিয়া ইমান ঘূৰিবই নালাগে অ' এতিয়া কি কৰি আছ' খবৰ খাতি ভালনে অ' আহিবি নহ'লে দেই অ' কেতিয়া আহিবি অ' আহিবি নহ'লে মই বাট চাই থাকিম বাৰু হ'ব নহ'লে দেই অ'